অ' বিপ্লৱ আৰে মই ৰূপালীয়ে কৈছোঁ অ' মই বহু দিন তোমাক লগ পোৱা নাই তাকেই অ' অ' অ' মই এতিয়া মানে তে থাকোঁ এতিয়া আহিলোঁহে মই পৰহি আহিলোঁ এ আছে আছে ভালে আছে তেওঁ তেওঁ থৈ গ'ল মোক বহু দিন লগ পোৱা নাই যে তোমাক মই ভাবিছোঁ এবাৰ লগো পালোঁ হয় আমাৰ যে ইয়াত ফাংশ্যনখন আছে তালৈ যাবা নেকি নেহেৰুবালিত অ' মই মোৰ যে যোৱাই নহয় জানানে তাৰ বাবে ভাবি আমাৰ লগৰ যে ছোৱালী কেইজনী আছে ময়ূৰীহঁত সিহঁতেও যাম বুলি কৈছিল মানুহজন গ'লগৈ মানুহজন নাযায় মানুহজন নাথাকিলে ভাল হে মানুহজন থাকিলে এই ইফালে নাযাবা সিফালে নাযাবা কৈ থাকে অ' এই মানুহজন নাই এই নাথাকাৰ কাৰণে মই ভালে পাইছোঁ অ' মই ভাবিছোঁ সেইটো লগো পাম মই আৰু এই যে খগেন মহন্তৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানটো আমাৰ ইয়াত যে বহুত ডাঙৰকৈ হয় বুলি শুনিছোঁ কিন্তু যে মই এবাৰো যাবলৈ সুবিধা পোৱা নাই জানানে অ' অ' সেইকাৰণে ভাবিছোঁ অলপ সোনকালেই যাওঁ নেকি অলপ সোনকাল মই ভাবিছোঁ অ' তেতিয়াহ'লে আমি দুটামান বজাত ওলাই যাওঁ তেতিয়া খোৱা লোৱা হ'ব অ' চাৰিটামান চাৰিটামান বজাত খাই লৈ আমি আঠটামান বজাত গুচি আহিব পাৰিম বাৰু হ'ব ঠিক আছে দিয়া অ' অ' হয়